বৰ্তমান আমাৰ সমাজত মহিলা সকলে বিভিন্ন ধৰণে প্ৰত্যাহ্বানৰ সন্মুখীন হৈ আহিছে সেয়া আমাৰ সমাজত মানুহৰ বিভিন্ন ধৰণৰ দৃষ্টি বিভিন্ন ধৰণৰ মানুহৰ যি চল চাতুৰি ইত্যাদি ইত্যাদি ধৰণৰ কাৰণে তেওঁলোকে বিভিন্ন ধৰণৰ বলিৰ সৃষ্টি হৈ আহিছে মহিলাসকলে বৰ্তমান সমাজত আমাৰ যুৱপ্ৰজন্মৰ যি যৌন উৎপীড়ন মানুহৰ যি চল চাতুৰিতা সেইটো তাৰপৰা আৰম্ভ কৰি মানুহৰ যি চিন্তা চৰ্চা সেইসকলৰ কাৰণে মানুহৰ আজি আমাৰ মহিলাসকল বৰ্তমান তেওঁলোকে প্ৰত্যাহ্বানৰ সন্মুখীন হৈ আহিছে বুলি ক'ব লাগিব আৰু বিগত বছৰবোৰত ভাৰতীয় সমাজত মহিলাৰ ভুমিকা বিভিন্ন ধৰণে সলনি হৈছে বা বিভিন্ন ধৰণে তেওঁলোকৰ যি সমাজত তেওঁলোকৰ যি চিন্তা চৰ্চা তেওঁলোকৰ হ্ৰাস পাইছে কাৰণ এইকাৰণেই পাইছে মহিলাসকলৰ যি চিন্তা চৰ্চা মানুহে সমাজত তেওঁলোকে আগবাঢ়িব নোৱাৰে মানুহক মহিলাসকলক বিশেষকৈ হীন দৃষ্টিৰে চাই সমাজত বিশেষকৈ এই দৃষ্টি এই চিন্তা চৰ্চা মানুহৰ জীৱনত মানুহৰ চিন্তা চৰ্চা যিদৰে সৃষ্টি হ'বলৈ ধৰিছে সেইকাৰণে মানুহে মহিলাসকলে বিশেষকৈ আগবাঢ়ি যাব নোৱাৰে আগবাঢ়িব নিবিচাৰে আচলতে সমাজত মানুহৰ সমাজৰ মানুহে কিবা ক'ব নেকি বা আমাৰ যি সামাজিক ভাৱে যদি আমি কাম কৰো সামাজিক সমাজৰ লোকে যদি কিবা তেওঁলোকক হীন দৃষ্টিৰে চাব নেকি বা তেওঁলোকক কিবা ক'ব নেকি তেনেকুৱা ধৰণৰ মনোভাৱ গঢ় লৈ উঠাৰ বাবেই তেওঁলোকে সেই সমাজত বিভিন্ন ধৰণৰ কাম কৰিবলৈ আগবাঢ়িব পৰা নাই আৰু বৰ্তমান সমাজত মহিলাসকলে যিধৰণে তেওঁলোকৰ জ্ঞান চৰ্চা তেওঁলোকৰ জ্ঞান বৃদ্ধি হ'বলৈ ধৰিছে তেওঁলোকে নিজে নিজে যি আগবাঢ়িব পৰাৰ ক্ষমতা থাকিলেও তেওঁলোকৰ যি মানুহৰ মানুহৰ ফালৰপৰা এটা যি তেওঁলোকৰ যি কৰিবলৈ বিচাৰিছে সেই কামবিলাক তেওঁলোকৰ আধৰুৱা হৈ পৰিছে আৰু বৰ্তমান কৰ্মক্ষেত্ৰত বুলি ক'বলৈ গ'লে ভাল এটা কৰিবলৈ পাইছে কিন্তু তেনেকুৱা ধৰণৰ যি চিন্তা চৰ্চা বা তেনেকুৱা ধৰণৰ কৰ্মক্ষেত্ৰত তেওঁলোকে সুযোগ সুবিধা নাই পোৱা কাৰণ এইকাৰণেই পোৱা নাই এক পুৰুষ আৰু মহিলা বুলি যেতিয়া পাৰ্থক্য চিন্তা চৰ্চা কৰা হয় পাৰ্থক্য যেতিয়া কৰা হয় তেতিয়া বেছিকৈ অগ্ৰাধিকাৰ পুৰুষকে দিয়া হয় গতিকেলৈ বৰ্তমান যি সমাজত আমাৰ নাৰীক লৈ চিন্তা চৰ্চা বা নাৰীক লৈ যি আমাৰ আগবাঢ়িব পৰা যি সুযোগ সুবিধা সেইখিনি পুৰুষতকৈ ক্ৰমান্বয়ে নাৰীৰ তুলনা কম বুলি মই ক'ব বিচাৰিছোঁ